অঁ দাদা অঁ মোক মাছ লাগিছিলে ৰৌ আছে নিকি নাই নাই লোকেলটো লাগিব আমাৰ সৱ লোকেল লাগে দহকেজি মান লাগিব আপোনাৰ ৰেটটো কেনেকে কি কৈ দিব কেজি ডেৰশ কে হয় হয় আপোনাৰ পুখুৰীৰ নে কালিয়ে লাগিব হয় কালি দিব পাৰিবটো বাকী বেলেগ কি কি হ'ব মানে তেনেকুৱা টাইপৰ বাহু আঢ়ৈশ

এতিয়া হ'ব বাৰু ৰৌকে দি দিব

আৰু ভাল চাই দিব না সৰু সৰু পিছ কৰিব ডাঙৰ ডাঙৰ পিছ খাব নোৱাৰিবটো অঁ তেনেকৈ কৰি দিলেও হ'ব এইটো নাই নাই কালি দি দিলেই হ'ল আৰু মুঠতে মানে মই বেলেগক নকওঁ আৰু আপোনাকে ক'লো নাই চবে আকৌ ৰৌৰ কথাই কৈ আছে আকৌ বেলেগে বেয়া বেয়া পাই যাব সিহঁতে পিছত আকৌ হ'ব হ'ব আৰু আপুনিটো সেই আগৰ আগৰ তাতে বহে ন আগৰ য'ত বহিছিল আপুনি বজাৰখন

ঠিক আছে ঠিক আছে হয় হ'ব দিয়ক মই কালি গুছি যাম মই দহটা চাৰে দহটামানত পাই যাম